অঁ এইয়া আপোনাক এটা কথা ক'বলগা আছিল মই তাৰমানে মোৰ এখন সৰুকৈ এখন এখন সেই হ'ব বিয়া এখন হ'ব বিয়া মানে আপোনাৰ বাৰ্থডে টাইপ তো তাত মই শুনিছোঁ আপোনাৰ বোলে ভাল ভাল মাংস চাপ্লাই কৰে দি দিয়ে আপোনাৰ আপোনাৰ তাত সেই পাম ন ছাগলী মাংস পাম ন অঁ কি কয় মোক লাগিছিল আপোনাৰ সাত কিলো অঁ

অঁ অঁ অঁ শুনিছোঁ শুনিছোঁ বাৰু ভাল ভাল কথাই শুনছোঁ সেইকাৰণে আপোনাৰ এই নাম্বাৰটো লৈ কিনে মই ফোন কৰিছোঁ অঁ কি কয় এই অঁ মই বহুত দূৰৰপৰা ফোন কৰিছোঁ হেল্ল' অঁ মোক আপোনাৰ পৰহি অঁ আপোনাৰ দামটো কিমান মোৰ কাৰণ মই ইয়াৰ নহয় মই সেই ওদালগুৰিৰপৰা ফোন কৰিছোঁ আপোনাক মই এই আপোনাৰ দামটো কিমান ল'ব অলপ ক'মকৈ ল'ব অঁ

অঁ অলপ কমকৈ ল'ব যিহেতু আমি ইমান দূৰৰপৰা আপোনাৰ তাত যাম অঁ আৰু আমাৰ তাৰমানে আৰু কেইজনমান আৰু আলহী আহিব তেওঁলোকে পাথা মাংস নাখায় তেওঁলোকে আপোনাৰ ব্ৰইলাৰ মাংস খায় তো ব্ৰইলাৰ মাংস পামনে নাই আপোনাৰ তাত ডাবোল মাংসই লাগিব সেইকাৰণে

অঁ ছাগলী মাংস নাখায় তেওঁলোকে তাৰমানে অকল সেই খায় ব্ৰইলাৰটো খায় সেইটো মূৰ্গী অঁ হৈ যাব ন অঁ ব্ৰইলাৰো কিন্তু কেতিয়াবা বহুতে মৰি থকা দিয়ে বা বেমাৰ লগা দিয়ে আপুনি কিন্তু এনেকুৱা নকৰব আৰু অঁ সেইটো হয় অঁ তাৰমানে এবাৰ সেনেকৈ মোক এজনে তাৰমানে এবাৰ সেনেকৈ ঠগালে ভাল চিনাকি এজন আছিল তেওঁ এবাৰ তাৰমানে মোক ঠগালে এনেকুৱা ভাল মাংস দিম বুলি পেলাই ব্ৰইলাৰটো বেয়া মাংস দি পঠালে সেইকাৰণে

অঁ এই জানো সেইটো কাৰণ এবাৰ তাৰমানে ভয় সোমাই গ'ল ন সেইটো কাৰণত হ'লেও ক'লোঁ

অঁ এই

অঁ ব্ৰইলাৰটো দুই কিলোৱেই লাগিব আপোনাৰ কিমানকৈ ল'ব পইচাটো ব্ৰইলাৰত অঁ অঁ ঠিক আছে দুইটা মিলাই কেনে এনেই আপোনাক কিমান এডভা্ঞ্চ দিব লাগিব অঁ ঠিক আপোনাৰ অঁ অঁ ঠিক আছে আপুনি মোক কিন্তু সিদিনা ৰাতিপুৱাই লাগিব মই আপোনাৰ মানুহ পঠাম আপোনাৰ তাত আপুনি ৰাতিপুৱা এই ঠিক চাৰে ছয়মান চাৰে ছটামান বজাত লাগিবই সেইখিনি মই ইয়াৰপৰা ছটামান বজাত পঠাই দিম প্ৰায় ছটামান বজাত আপুনি দি দিব সেইখিনি ঠিক আছে অঁ